আহাৰৰ লগতে আমাক সঠিক পৰিমাণৰ পানীয়ৰ দৰকাৰ মই ঘৰত পানীয় হিচাপে চাহ কফি প্ৰস্তুত কৰোঁ ইয়াৰ উপৰিও বিভিন্ন সময়ত বতৰত উপলব্ধ হোৱা ফলমূলৰপৰা ৰস উলিয়াই এক পানীয় প্ৰস্তুত কৰোঁ